অ' শুনিছে অ' কি কৰিছে অ' এই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ অ' এই আজি আবেলি সন্ধিয়া মই মানে ইভিনিং ৱাক কৰিব যাম আপুনি ওলাব আৰু খানাটো অকণ বাহিৰতে খাই আহিম আৰু ভাতটো অ' চুকাফা চুকাফা সমন্বয় ক্ষেত্ৰলৈ যাম বুলি ভাবিছোঁ বৌক কৈছিলোঁ আপোনালোকৰ অ' মই বোলো আপোনালোকৰ পৰিয়াল আৰু আমাৰ পৰিয়াল দুইটা একেলগে হৈ যাম সন্ধিয়া ভাতটো খাই আহিম তাতে অলপ খোজো কাঢ়িম অ অ হয় হয় ভাল ভাল ধুনীয়া অ' চুকাফা সমন্বয় ক্ষেত্ৰ ধুনীয়া খুব ধুনীয়া ভাল অ' পৰিস্কাৰ ভাল অ' সেইকাৰণে মই যাম বুলি ভাবিছোঁ আগতে এবাৰ গৈছোঁ বাৰু অ' ভাবিলোঁ এইবাৰ দুইটা ফেম ইলী একেলগ হৈ যাম বুলি অ' অ' হয় সেইকাৰণে তাত তোপোলা ভাত পায় যে অ' তোপোলা ভাত অ' সেইটো তাৰ অ' হয় হয় অ' যাম দিয়ক এই চাৰে ছয় সাত মান বজাত হয় হয়

অ হয় হয় অ হ'ব দিয়ক অ অ